লখিমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰী হ'ল ধান আৰু এই ধানটোক সাধাৰণতে বাৰিষা কালত কৰা দেখিবলৈ পোৱা যায় খেতিয়কসকলে পোন প্ৰথমে মৰণা মাৰি ধানটো বস্তাত ভৰাই দুদিনমানৰ কাৰণে পানীত জুবিয়াই থয় আৰু তাৰ পাছত পানীৰ পৰা ধানখিনি উঠাই আনি মাটিত মেলি দিয়ে যাৰ ফলত ধানখিনিৰ পৰা গজালি ওলাই আৰু এই গজালি ওলোৱা ধানখিনি কৃষকসকলে পথাৰৰ বাম মাটিৰ এডোখৰত হাল বাই সিঁচি দিয়ে আৰু যাৰ ফলত কঠিয়াৰ সৃষ্টি হয় আৰু কঠিয়াখিনিৰ যেতিয়া ডাঙৰ হয় কৃষকসকলে সেই কঠিয়াখিনি উঘালি আনি পথাৰৰ মাটিত হাল বাই ৰুৱে আৰু যেতিয়া এই কঠিয়াখিনি ৰুৱে তাৰ পাছত যেতিয়া এইবোৰ পুৰঠ হয় তেতিয়া ইয়াৰ পৰা শস্যৰ বীজ ওলাবলৈ ধৰে আৰু পৰৱৰ্তী সময়ত পকী যায় তাৰ পাছত কৃষকসকলে সেই পকী যোৱা শস্যবোৰ কাটি আনি ভঁৰালত ভৰাই থয় বা মাৰি বস্তাত ভৰাই থয় এনেদৰেই লখিমপুৰ জিলাত ধানৰ খেতি কৰা হয় ঠিক তেনেদৰে খৰালি কালত বিভিন্ন ধৰণৰ শস্যৰ খেতিয়ো কৰা হয় যেনে সৰিয়হ মাটি মাহ তিল বিভিন্ন ধৰণৰ শাক পাচলি যেনে লাও বেঙেনা বিলাহী ৰঙালাও জাতিলাও জলকীয়া ইত্যাদি এতিয়া এইবোৰৰ লগতে আলু আলুৰ খেতিও সাধাৰণতে কৰা হয় আৰু জলসিঞ্চনৰ পদ্ধতি বুলি ক'লে সাধাৰণতে আগৰ দিনত বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰা হৈছিল কিন্তু আজিকালি বিভিন্ন ধৰণৰ পাম্প আৰু ব'য়িং ব্যৱহাৰ কৰে যাৰ ফলত মটৰ ব্যৱহাৰ কৰি পানী এৰি খেতি কৰিবলৈ লয় এনেদৰেই বিভিন্ন ধৰণৰ টেকনল'জিৰ সহায়েৰে লখিমপুৰ জিলাৰ খেতি কৰে